কেতিয়াবা যেতিয়া কাম কৰি কৰি বহুত ম'ন'টনাচ হৈ যায় তেতিয়া ফুৰিব মন যায় কাৰণ আমাকো এটা চেঞ্জ হ'লে ভাল লাগে মনটোও ভাল হৈ থাকে তেতিয়া ফুৰি সাধাৰণতে মই ভালেই পাওঁ তেনেকুৱা হ'লে চবতকে ওচৰ হয় আমাৰ শ্বিলং শ্বিলঙতে যোৱা হয় বেছি ভাগ ৰিচেণ্টলীও গৈ আহিলো মই শ্বিলং তাতে উইন্টাৰ ডিচেম্বৰ নৱেম্বৰৰ সময়ত চেৰী ব্ল'ছম ফেষ্টিভেলটো হয় চেৰী ব্ল'ছমবোৰ লাগে চাই খুব ভাল লাগে গোটেই শ্বিলঙখন পিংক হৈ থাকে আৰু বহুত টুৰিষ্টো যায় কিবাকিবি মিউজিক ফেষ্টিভেল হয় আৰ্ট ফেষ্টিভেল হয় ছ' সেইবোৰ চাই ভাল লাগে কেতিয়াও কেতিয়াও পাৰ্টিচিপেট কৰা নাই কিন্তু এনেই চাই টুৰিষ্ট হিচাপে চাই পেলাই সেইবোৰ ভাল লাগে আৰু তাতে বহুত কিছুমান হোম ষ্টে' ছ কিছুমান আছে ৰিচ'ৰ্ট কিছুমান আছে সেইবোৰত থাকিলেও মনটো খুুব শান্তি পায় আৰু শ্বিলঙৰ যিহেতু বতৰ এনেও ভাল ছ' ইন ঠাণ্ডা হিল ষ্টেচন যিহেতু হয় তাতে থাকি মেলি ভাল লাগে কেতিয়াবা যদি এটা চেঞ্জ বিচাৰো ত' সাধাৰণতে আমি শ্বিলঙৰ ফালেহে যোৱা হয়